মই এটা গেছ ষ্ট'ভ কিনিছিলোঁ আমাৰ এই লোকেল দোকানৰ পৰাই ষ্ট'ভটো দুমাহমান চলালোহে বৰ ভাল নাপালোঁ চুইচটো ভাগিয়ে গ'ল সেইকাৰণে এই লোকেল জেগাৰ পৰা এইবিলাক কিনা ভাল নহয়